হয় হয় আপ আপুনি কোনে কৈছে

হয় কওকচোন

আপোনাৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলি আছে নেকি অঁ ঠিক আছে বাৰু মই যিমানখিনি জানো আপুনি মাডাৰ অ'মেন নহ্ এগৰাকী নি শাৰৰিক নিৰ্যাতন হাজবেণ্ডৰ ফালৰ পৰা পাই আছে নেকি ত' আপুনি প্ৰথমতে প্ৰটেষ্ট কৰক আপোনাৰ ধৰক আপোনাক তেওঁ কি কাৰণে নিৰ্যাতন চলাইছে আপুনি সেইটোৰ বিষয়ে আপুনি তেওঁৰ লগত প্ৰটেষ্ট কৰক তাৰপিছত আপুনি যদি নিজে আপুনি একো ছেটিছফাই হ'ব পৰা নাই তেতিয়াহ'লে আপুনি আমাৰ প্ৰশাসনৰো সুবিধা আছে আপুনি প্ৰশাসনৰ লগত যোগাযোগ কৰি আপোনাৰ প্ৰটেকচনৰ কাৰণে কি কি প্ৰয়োজন আপুনি তেখেতৰ সহায় ল'ব পাৰে হা আৰু আপোনাৰ যদি আপুনি ইনজিঅ'ৰ হৈছে তেখেতৰ পৰা ত' আপুনি ডক্টৰ টিটমেণ্ট চিটমেণ্ট এইবিলাক কৰিলেনে

হয় আমি এন জি অ'ৰ ফালৰ পৰা আপোনাক আমি প্ৰথমতে আপোনাক আমি প্ৰথমতে লগ কৰি পেলাই আপোনাৰ সুবিধা অসুবিধা এইখিনি মই ডিটেইলছত লৈ তাৰপিছত আপুনি যদি ইচ্ছা কৰে আপুনি হাজবেণ্ডৰ লগত থাকিবও পাৰে আৰু যদি তেখেতে বেছিকৈ আপোনাক নিৰ্যাতন চলাই আছে আপুনি হাজবেণ্ডৰ পৰা ডিভৰ্চ লৈ আপোনাৰ আইনৰ দ্বাৰা আমি আপোনাক সহযোগখিনি আমি এন জি অ'ৰ পৰা আপোনাক কৰাই দিব পাৰিম আৰু আপুনি অঁ আপোনাৰ আপুনি স্বাধীন চিতিয়াকৈ থাকিবলৈ আপোনাক যিখিনিৰ প্ৰয়োজন সেইখিনি আপোনাক আইনৰ সহায়ত আমি আপোনাক দিয়াৰ ব্যৱস্থাকণ আপুনি মই এন জি অ'ৰ ফালৰ পৰা আপোনাক কৰাই দিব পাৰিম

হয় হয় নিশ্চয় হয় আচলতে আমাৰ এইটো এতিয়া ডমিনেশ্য়নৰ হেৰি নিচিনা হৈ আছে বাৰু গতিকে আমাৰ যিখিনি অ'মেনৰ যিখিনি পাৱাৰ নিজৰো আছে গতিকে সেই নিজৰ পাৱাৰখিনিও ইউজ কৰিব লাগে প্লাছ আমাৰ প্ৰশাসনেও আমাক বা আমাৰ চৰকাৰখনেও মহিলাক অগ্ৰাধিকাৰ দিছে গতিকে মই এন জি অ'ৰ পৰা যিখিনি সা সুবিধা আছে আপোনাক মই দিবলৈ মই মানে পুৰা হাণ্ড্ৰেড পাৰ্চেণ্টেই চেষ্টা কৰিম দিয়ক বাইদেউ অ'কে বাইদেউ ঠিক আছে মই কৰি দিম দিয়ক